গছ ৰুবলৈ মই সাধাৰণতে ৰঙা মাটি ব্যৱহাৰ কৰোঁ কাৰণ ৰঙা মাটিৰ গুণাগুণটো অধিক আৰু সোনকালেই ৰঙা মাটিৰ সাৰ বা পানীৰ যোগানটো গছজোপাই বেছিকৈ ল'ব পাৰে কাৰণ এজোপা গছ আমি যেতিয়া ৰুওঁ তাক অকল ৰুলেই নহ'ব তাত পানী প্লাছ মাটি সাৰ সকলো দিব লাগিব আৰু সাৰ মই ব্যৱহাৰ কৰোঁ কিন্তু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ কাৰণ ৰাসায়নিক সাৰ বহুত বহুত বিষাক্ত হৈ পৰে আমাৰ পৰিৱেশটোৰ কাৰণে মাটিৰ কাৰণে ৰাসায়নিক সাৰ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া মাটিৰ গুণাগুণটো নাইকিয়া কৰি দিয়ে আৰু মাটিৰ উৰ্বৰতাটো কমাই আনে আৰু যদি মাটিৰ উৰ্বৰতাটো কমি যায় তেতিয়া মাটিৰ গছজোপাই নিউট্ৰেচনটো ল'ব নোৱাৰে কাৰণ এজোপা গছে মাটিৰ যিটো উৰ্বৰতা তাৰ পৰা সাৰ পানী গ্ৰহণ কৰে ছ' যদি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া মাটিৰ গুণাগুণটো নাইকিয়া হৈ যায় ছ' সেইকাৰণৰ পৰা আমি কি কৰিব লাগে আমি নিজেই সাৰ ঘৰতে সাৰ প্ৰস্তুত কৰিব লাগে আমি সাৰ কেনেকৈ প্ৰস্তুত কৰিম ঘৰৰ চুকতে এটা আমি গাঁত খান্দিম গাঁতটোত আমাৰ যিসমূহ পেলনীয়া বস্তু বা সা সামগ্ৰী পেলনীয়া সা সামগ্ৰী মানে প্লাষ্টিকৰ বস্তু নহয় সা সামগ্ৰী যেনে গছৰ পাত জাবৰ জোথৰ কাগজ ইত্যাদিসমূহ আমি গোবৰ হওক আমি গাঁতটোত পেলাম গাঁতটোত পেলাই তাৰ ওপৰত মাটি দি সেই গেলা পচাসমূহ পচিবৰ কাৰণে আমি তাক সময় দিম আৰু সেই সময় যেতিয়া সম্পূৰ্ণৰূপে গেলা পচা গোবৰসমূহ পচিব তেতিয়া তাত এটা সাৰৰ সৃষ্টি হ'ব সেইটোকে আমি জৈৱিক সাৰ বুলি কওঁ যিটো ঘৰুৱা সাৰ সেইটো সাধাৰণতে আমি ব্যৱহাৰ কৰিব লাগে সেইটো ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতাও বৃদ্ধি পায় লগতে গছজোপাও সাৰুৱা হয় আৰু আমাৰ পেলনীয়া বস্তুসমূহো পেলনীয়া বস্তুসমূহো বা পৰিৱেশটোও বিনষ্ট নহয় সেই পেলনীয়া বস্তুসমূহ আমি সাৰলৈ ট্ৰাঞ্চফাৰ কনভাৰ্ট কৰি দিব পাৰোঁ আৰু যেতিয়া গছজোপাই ধুনীয়াকৈ ডাঙৰ বা দীঘল হ'ব পাৰে